দেশৰ ভিতৰত যাবলৈ মন যায় মোৰ আমেৰিকা দেশখনলৈ শুনিবলৈ পাইছোঁ বুলে আমেৰিকা দেশখনলৈ বহুত দূৰ যাওঁতেই বোলে একদম চৌব্বিছ ঘণ্টা লাগে প্লেনত কাৰণ প্লেনত যাওঁতে বহি বহি আমনি লাগি যাব মই ভাবিছিলোঁ প্লেনত গ'লে দুই তিনি ঘণ্টা অতি বেছি মই প্লেনত উঠিলোঁ আৰু দুই তিনি ঘণ্টাত পাই গ'লোঁ এনেকুৱা বুলি ভাবিছিলোঁ পাছতহে গম পাইছোঁ যে চৌব্বিছ ঘণ্টা লাগিব প্লেনতে চৌব্বিছ ঘণ্টা কিমান দূৰ হ'ব লাগিব তেনেহ'লে যাবলৈ বহুত মন আছে চাবলৈ তাৰপাছত তাহাঁতৰ ৰাষ্টা পদূলিবিলাক চাবলৈ মন আছে সিহঁতৰ ৰাষ্টা পদূলিবিলাক কেনেকুৱা এতিয়া গাঁও গাঁওবোৰ কেনেকুৱা আৰু টাউনবোৰ কেনেকুৱা এইবোৰ চাবলৈ মন আছে গাড়ীবোৰ চায়েই ভাল লাগে গাড়ীবোৰ যে ইমান ধুনীয়া ধুনীয়া গাড়ী গাড়ীবোৰ চায়েই ভাল লাগে তাৰপাছত সিহঁতৰ মানুহবোৰ লগত কথা পাতিব মন যায় কেনেকুৱা সিহঁতৰ মানুহবোৰ মনৰ কথাবোৰ আৰু তাৰ তাৰপিছত সিহঁতৰ সাগৰততো চাগৈ একদম সাগৰত যেনেকৈ শুই সিহঁতে গা পা ধুই কৰি শুই থাকে তেনেকৈ শুই কৰি থাকিবৰ মন যায় আৰু সিহঁতৰ মাৰ্কেটবোৰত মাৰ্কেটবোৰ দেখিছোঁতো বহুত দামী দামী মাৰ্কেট সেই মাৰ্কেটবোৰত সোমাই বজাৰ কৰিবৰ মন যায় তাৰপাছত সিহঁতৰ চাগৈ গাড়়ীবোৰ দেখিছোঁতো মই গাড়ীবোৰতো বহুত দামী দামী গাড়ী এখন এখন গাড়ীৰ দামেই কৰ'ৰ কৰ'ৰ টকাৰ দামৰ গাড়ী সেই গাড়ীবোৰ ওচৰত যাই চাবলৈ মন যায় কেনেকুৱা তাৰপাছত তেনেকৈ যাবলৈ কৰিবলৈ মন যায় আৰু তাত তাৰপাছত তেনেকৈ আৰু সিহঁতৰ চি গাঁৱৰ ইনেও দেশৰ চিনেৰীবোৰ চাবৰ মন যায় আৰু দেখোঁ সিহঁতৰ ইমান এখন ধনী দেশ শেই দেশখন মন যায় এখন ধনী দেশে দেশখনৰ জানো যে বহুত ডাঙৰ ডাঙৰ হাথিয়াৰ আছে বহুত কিবাকিবি বহুত দেখিছোঁ নিউজে চিউজে দেখিছোঁ সেইবোৰ দেখিছোঁ কেনেকুৱানো কিনো সেইবোৰ চাবলৈ মন যায় তেনেকুৱাই আৰু তাৰপাছত তেনেকৈ চাওঁ আৰু হেৰি হাথিয়াৰবোৰৰ কথা